শইকীয়া ট্ৰেভেল এজেঞ্চি হয়নে মই মানে আপোনালোকৰ এজেঞ্চিৰ পৰা এখন কেব বুক কৰিছিলোঁ যিহেতুকে মোৰ এটা প্লেন আছিলে মই লখিমপুৰলৈ এখন মিটিংৰ কাৰণে যোৱাৰ কথা আছিলে যিহেতু মই মিটিংখনলৈও যাম আৰু অলপ ফুৰিবলৈও যাম ভাবিছিলোঁ অলপ লখিমপুৰখন চাম আৰু দুদিনমান তাতে থাকি মেলি ফুৰিম সেই বাবে সেই বুলি ভাবি মই যাবলৈ ওলাইছিলোঁ আৰু মই আপোনালোকৰ এজেঞ্চিৰ পৰা এখন কেবো বুক কৰিছিলোঁ আৰু মোৰ কিবা কাৰণত সেই লখিমপুৰ যোৱা প্লেনটো কেঞ্চেল হৈ গ'ল সেইকাৰণে মই আপোনালোকৰ কেবখনো কেঞ্চেল কৰিবলগীয়া হ'ল আৰু মই কেবখন বুক কৰোঁতে এডভাঞ্চ কিছুমান এডভাঞ্চ কেইটকামান পইচা দিছিলোঁ আপোনালোকে পইচা কৈছিলে চাৰি হাজাৰ লাগিব আৰু মই এডভাঞ্চ দিছিলোঁ দুই হাজাৰ যিহেতুকে মোৰ যোৱা প্লেনটোও কেঞ্চেল হ'ল আৰু মই আপোনালোকৰ কেবখনো কেঞ্চেল কৰিবলগীয়া হ'ল সেইকাৰণে মই দিয়া এডভাঞ্চ পইচাখিনি মোক ঘূৰাই লাগিছিল সেইকাৰণে মোৰ মোক এডভাঞ্চ পইচাখিনি মোক ঘূৰাই দিয়ক আৰু যেনে ধৰণে আপোনালোকে দিব পাৰে মোক তেনে ধৰণেই দিয়ক গুগুল পে হওঁক বা ফোন পে যোগেদিয়েই হওঁক যদি তেনেকেও আপোনালোকৰ প্ৰব্লেম হৈছে মোক বেংক একাউণ্টৰ নাম্বাৰটো দি দিওঁ আপোনালোকে মোক বেংক একাউণ্টতে ভৰাই দিয়ক আপোনালোকে যদি মোক এই পইচাটো ঘূৰাই দিয়ে মই বহুত বেছি সুখী হ'ম